এইটো গোঁঠা বা চিলাই কৰা কামটো হৈছে হাতৰ কাম যিহেতু এইটো কোনো এনেকুৱা ধৰণৰ কাম নহয় যে কিবা কিতাপ এখনৰ পৰা প্ৰশ্ন এটা চাই উত্তৰ এটা বিচাৰি লিখা

বুজি নেপায় বস্তুটো

আৰু সেইখিনি এৰাই চলিব লে এৰাই চলিবলে হ'লে তেওঁলোকে

সৰু সুৰাকৈ তেওঁলোকে সেইখিনি ষ্টেপ বাই ষ্টেপ কৰিবলে শিকিবলৈ চেষ্টা কৰিব লাগিব আৰু শিকাৰ সেই যিটো হেঁপাহ সেইটো থাকিবই লাগিব

এইখিনি সৰু সৰু ভুলখিনি সেই তেনেকৈ আঁতৰাবলৈ হ'লে অভিজ্ঞ কোনোবা এজন ব্যক্তিৰ পৰা ভালদৰে পৰামৰ্শ লৈ